হেল্লো বৰুৱা ৰেষ্টুৰেণ্ট হয়নে মই চিন্ময় গগৈয়ে কৈছিলোঁ অহা দেওবাৰে মোৰ ভাইটিৰ জন্মদিন উপলক্ষে ঘৰত এটা সৰু পাৰ্টিৰ ৰখাৰ ব্যৱস্থা কৰিছোঁ গতিকে আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা অৰ্ডাৰ দিয়াৰ কথা চিন্তা কৰিছোঁ আপোনালোকে কেক বনায় নে মোৰ ভাইটিৰ নাম গৌৰৱ গগৈ গতিকে যদিহ কেক বনায় তেনেহ'লে ভাইটিৰ নামটো কেকৰ কেকটোৰ ওপৰত পেষ্ট কৰি দিবচোন এয়াই অনুৰোধ থাকিল আৰু পিছে আপোনালোকে হোম ডেলিভাৰি কৰেনে হোম ডেলিভাৰি তাৰিখটো অহা ইংৰাজী একৈছ মাৰ্চ তাৰিখে হ'ব আপোনালোকৰ তাত কি কি খাদ্য ব্যঞ্জন পোৱা যায় আৰু কোনটো সংস্কৃতিৰ লগত জড়িত

আমাক সাধাৰণতে চিলি চিকেন মমো আৰু ফ্ৰাইড ৰাইচৰ প্ৰয়োজন আছিল হোম ডেলিভাৰিৰঁ তাৰিখটো মই যিহেতু উল্লেখ কৰিলোৱেই অলপ আগতে গতিকে ইমানে ইমানতে সামৰিছোঁ তেনেহ'লে আশা কৰোঁ আহি পায় ব্যঞ্জনসমূহ দিয়া তাৰিখটোত